বৰ্তমান থকা গছবোৰৰপৰা অধিক গছ পাবলৈ গুটি পচাব লাগিব কলম দিব লাগিব আৰু কিছুমান নতুন নতুন বৈজ্ঞানিক পদ্ধতি বা কৌশল প্ৰয়োগ কৰিব লাগিব মই অধিক গছ পাবলৈ কলম পদ্ধতিটো বেছিকৈ ব্যৱহাৰ কৰোঁ